হেল্ল' এই কি কয় যে ঘৰত কি কি কি কি পিঠা বনালি কি কি বনাইছ কি কি বনাইছ মই নাই মই মই বনোৱাই নাই মই কি বনাম মানে তই কি কি বনালি তই কচোন

অঁ অঁ অঁ অঁ হেৰি অঁ হয় নেকি হেৰি কি কয় মোৰ মই হেৰি কি কয় তিলৰ তিলপিঠা বনাব নাজানোঁ ত চৰী তিলৰ লাৰু বনাব নাজানোঁ দেখোন কি মানে কেনেকৈ কি কৰিব লাগিব

হেৰি কি কয় আৰু না নাৰিকল লাৰু কি কয় মই নাৰিকল লাৰু বনোৱা নাই মই তহঁতৰ তাতে বনাম কি কিন্তু কিবা কৰাৰ ব্যৱস্থা আছেনে নাই নাৰিকল ৰুকাৰ নাৰিকল হেৰি কৰাৰ কিবা বস্তু ব্যৱস্থা আছেনে নাই নাৰিকলৰ লাৰু বনাবৰ কাৰণে মানে কি নহয় এনে এনেইতো নাৰিকলৰ লাৰু নৰ্মেলি হেৰি কৰিব লাগে যে সেইখিনি জানোঁ কিন্তু ইমান ভালকৈ নাজানোঁ লাগিব নহয় অঁ অঁ মানে মোক খালি অকল এইটো তিলৰ লাৰু তিলৰ লাৰু তিলৰ লাৰু বনাই দিব লাগে আৰু এইফালে নাৰিকলৰ লাৰু মানে কি নাৰিকল ৰুকাৰ আমাৰ ঘৰত ব্যৱস্থা নাই সেইকাৰণে তহঁতৰ ঘৰত যাম অঁ অঁ আৰু কি বনাইছ মই খান অঁ মই কিন্তু অকল সান্দহ বনাইছোঁ সান্দহ কেনেকৈ বনাইছোঁ মানে কি কয় চাউল চাউল বৰা চাউল বৰা চাউল লৈছোঁ তাৰপিছতে আৰু মানে মই একদম মই তোক গ'লে ঘৰত শিকাই দিম অঁ হ'ব দে মই লৈ গৈ আছোঁ অঁ লৈ গৈ আছোঁ মই